হাঁহ কুকুৰাৰ পাৰবিলাকত যি আমি ফাৰ্মবিলাক কৰা হৈছে সেইবিলাকত আমাৰ যথেষ্ট পৰিমাণে উপকৃত হওঁ কাৰণ তেওঁলোকক আমি যিধৰণে প্ৰতিপালন কৰিব লাগে সেইধৰণেই কৰিব লাগিব কাৰণ তেওঁলোকক দানা পানী সুবিধামতে দিব লাগিব পোহৰ দিব লাগিব বায়ু চলাচল কৰা সুবিধা হ'ব লাগিব ঘৰবিলাক সদায় চাফ চিকুণ কৰি দিব লাগিব আৰু তেওঁলোকে সময়মতে খাবলৈ পোৱাটোত আমি সদায় গুৰুত্ব দিব লাগিব যদি এটা মুৰ্গীয়ে একশ গ্ৰাম খায় যদি তেওঁক আমি আঠ পঞ্চাছ গ্ৰাম দিওঁ তেতিয়া আমাৰ সেই হাঁহ কুকুৰাৰ প্ৰডাক্টটো আমাৰ কমি কমি ওজনটো কমি আহিব আমি তাত উপকৃত হ'ব নোৱাৰিম আমি যদি যিকোনো বস্তুটো পুহি তেওঁলোকক যদি আমি চাই থাকোঁ তেতিয়া আমাৰে উপকৃত হ'ব নোৱাৰোঁ সেই হেতুকে আমি হাঁহ ছাগলী বা কুকুৰা আদি পুহিলে আমি গুৰুত্বপূৰ্ণভাৱে ল'ব লাগিব